দাদা আপোনাক এতিয়া ভাৰাটো কিমান দিব লাগিব অ' ইমানটোতো আপোনাৰ মই ধৰি লওক মই ইমান বেছি দূৰলৈওতো অহা নাই আপুনি যিমানটো মানে পৰিমাণৰ ভাৰা কথা কৈছে নাই নাই মই আপোনাৰতো এইটো অঞ্চললৈতো প্ৰায় আহিয়েই থাকোঁ অঁ মই বেলেগ গাড়ীত যেতিয়া আহোঁ আপোনাৰ তেতিয়াতো আপোনাৰ সমানতো ভাৰাটো নলয় হয় ইমানখিনি দূৰত্বত ইমানখিনি ভাৰাটো অলপ বেছি হৈছে নেকি আপুনি অলপ কিবা এটাতো কমাওক ঠিক আছে হ'ব দিয়ক এতিয়াতো উপায়োতো নাই আপোনাক আনিলোঁ যেতিয়া ভাৰাটো দিবই লাগিব নহয়নে ঠিক আছে দিয়ক আপুনি কওক তেতিয়াহ'লে আপোনাক কিন্তু এতিয়া মই মোৰ ওচৰত কেছ নাই আপোনাৰ ফোন পে' গুগল পে' কিবা আছে নেকি মোৰ লগততো কেছ নাই মোৰ লগত আপোনাৰ মই আপোনাক ফোনৰ জৰিয়তে দিব পাৰিম মানে অনলাইন জৰিয়তে দিব পাৰিম আপোনাক কেছ দিব নোৱাৰিম এতিয়া হয় কেছ দিবৰ কাৰণেতো মোৰ এতিয়া অসুবিধা হ'ব যিহেতু মোৰ লগত কেছ নাই হয় আপুনি কিবা এটা কৰক এতিয়া আপোনাক মই কেনেকৈ অনলাইন দিব পাৰোঁ মানে হ'ব হ'ব একো নাই আপুনি গুগল পে' হ'লেও হ'ব গুগল পে' হ'লেও কৰি দিম আপোনাক হয় দিয়ক ঠিক আছে